মই যেতিয়াৰ পৰা জন্ম হৈছোঁ আমাৰ এই পৃথিৱীখনৰ ওপৰত বিভিন্ন ধৰণৰ সলনি হৈ আছে তাৰ ভিতৰত অন্যতমভাৱে উল্লেখযোগ্য হৈছে এইযে গোলকীকৰণ আমাৰ পৃথিৱীখনে গোলকীকৰণ হোৱাৰ পৰা বিভিন্ন পৰিৱৰ্তন দেখিছে বাণিজ্যিকভাৱে বহুতখিনি আগবঢ়া দেখিছে